খৰাং বতৰত আমি উদ্ভিদত উদ্ভিদ যিবিলাক লগাইছো ফুল আৰু যিবিলাক গছপুলি এইবিলাকত আমি গুৰিত পানী দিওঁ আৰু মাজ মাজে মাজে খুচৰি দিওঁ তেনেকৈ দেই সদায় পানী দি থকা হয় এনেকৈ ভালে থাকে কিছুমান আৰু বেছি ৰ'দ পালে বেয়া হৈ যায় আৰু ৰ'দ নোপোৱাকৈ কিছুমান ফুলখিনি যিখিনি ফুল বেছি ৰ'দ লাগিব নালাগে সেইবিলাক ভিতৰত থৈ দিওঁ আৰু যিখিনি ফুল ফুলিছে ফুলা যদি বৰষুণ হয় বতাহ ধুমুহা বা কেতিয়াবা বৰষুণ অত্যাধিক বৰষুণ হয় তেতিয়া ফুলখিনিত পানী পৰিব নিদিওঁ ফুলখিনি ভিতৰত যে পাত পাত যিখিনি থাকে সেইখিনিত পানী অকণমান পানী লাগে যিহেতু সেইটো বাহিৰতে থাকে বাৰু ফুল ফুল ফুলাখিনি ভিতৰত লৈ আনি থৈ দিওঁ বাৰান্দাতে পানী নপৰাকৈ এনে কিছুমান এনেকৈ যত্ন লওঁ আৰু যিখিনি খৰাং বতৰত থাকে তাত অকণমান তাত সাৰ দিওঁ সাৰ দি আকৌ খুচৰি দিওঁ দি পানী দিওঁ তেতিয়া আৰু উদ্ভিদৰ অনিষ্ট নহয় ভাল হৈ থাকে